শৈশৱ কালত খেলা খেলবোৰ হৈছে পাৰ পানী লুকা ভাকু কাবাডী পানীত সাতোঁৰা মোৰ পানীত সাতোঁৰা আৰু পাৰ পানীতো খুবেই ভাল আৰু মানে প্ৰিয় আছিলে কাৰণ পাৰ পানী আৰু পানীত সাতোঁৰা খেলটো খেলিলে মানুহৰ মানে স্বাস্থ্য ভালে থাকে বা বেমাৰ আজাৰো ইমান হোৱা দেখা নাযায় কিন্তু এতিয়াৰ সময়ত সেইবোৰ লুপ্ত হৈ গৈছে সকলো ল'ৰা ছোৱালী বা শিশুসকল অনবৰতে মোবাইল অথবা টি ভি অথবা ইউটিউব সেইবোৰতে মানে বিজিয়েই হৈ থাকে গতিকে সেই সেইসকল শিশুৱে এতিয়া পুৰণিকালৰ খেলবোৰ উপভোগ কৰিবলৈ নাজানে বা নোৱাৰে পুৰণিকালত যেতিয়া আমি পানীত সাতোঁৰা খেল খেলিছিলোঁ তেতিয়া বহুকেইজন শিশুৱে একেলগে আমি পানীলৈ যাওঁ কিন্তু পাৰলৈ কোন প্ৰথমে যাব তাৰ আমি প্ৰতিযোগিতা কৰোঁ বা পাৰত আৰু আন আন কিছুমান লোক থিয় হৈ থাকে সেই তেওঁলোকে মানে বিচাৰ কৰে যে কোনে প্ৰথমে আহিলে বা তাত পানীৰ মাজতে এডাল ৰচী টানি দিয়া হয় সেই ৰচীডাল কোনে প্ৰথমে স্পৰ্শ কৰিব পাৰে সেই তেখেতেই মানে বিজেতা হ'ব আৰু লুকা ভাকুৰ এনেকুৱা এজন এনেকুৱা এটা গেম বাকী শিশুসকল লুকাই থাকিব ক'ৰবাৰ জংঘলত বা এনেই লুুকুৱা ঠাইত লুকাই থাকিব আৰু এজন শিশুৱে তেওঁলোকক বিচাৰিব যদি কোনোবাই তেখেতক ধাপ্পা দি দিলে তেতিয়া বেলেগ শিশু মানে লুকাব পাৰিব কিন্তু যদি তেওঁ তেওঁৱেই তেখেতক কোনো মানে ধাপ্পা নিদিলে তেতিয়াহ'লে আকৌ তেখেতে মানে আউট হ'ব পাব আৰু আকৌ তেখেতেই মানে বাকী ল'ৰা ছোৱালীবিলাকক বিচাৰিব পাৰিব আৰু পাৰ পানীৰ নিয়মটো এনেকুৱা আছিল পাৰ আৰু পানী দুই পক্ষ থাকে য'ত আমি পাৰ এজনে পাৰ বুলি ক'ব আমি পাৰ হ'ব লাগে ৰচী এডালৰ সেইফাল আৰু পানী বুলি ক'লে আমি নিজৰ জেগাতে থিয় হৈ থাকিব লাগে যদি কোনোবাই পাৰ বুলি ক'লে পানীতেই মানে থিয় হৈ থাকে তেতিয়াহ'লে সেই লোকজন আউট হ'ব কিন্তু যদি তেখেতক পানী বুলি ক'লে তেখেতে লৰচৰ নোহোৱাকৈ এঠাইতে থিয় হৈ থাকে তেতিয়াহ'লে তেখেতে বিজেতা হ'ব আগলৈ খেলি থাকিবলৈ সুবিধা পাব কিন্তু এতিয়াৰ সময়ত সেইবোৰ খেল নাই গতিকে বহুতো ল'ৰা ছোৱালীৰ মানে গা শৰীৰ বহুত বেয়া হ'বলৈ ধৰিছে কোনো কোনো খেলৰ মানে প্ৰকাৰবোৰ নজনা হৈছে এতিয়া অকল মোবাইলত গেমিং আৰু ফ্ৰী ফায়াৰ সেইবোৰেই কৰি থাকে গতিকে তেওঁলোকৰ চকু চকু বহুত মানে বেয়া হ'বলৈ ধৰিছে বা সৰু ল'ৰা ছোৱালীকেই চচ্মা পিন্ধা দেখা গৈছে গতিকে আমাৰ কাৰণে পুৰণিকালতেই খেলা খেলবোৰ অতি প্ৰয়োজনীয় বুলি জনা যায় বা মই ভাবোঁ